হেল্ল' এই দাদা মই যে অথনি মাংস নিছিলোঁ তেওঁ আপোনাৰ মাংসটো আপুনি কালিৰ মাংস দিছিলে নি বাৰু মাংসটো আপুনি ফ্ৰেছ দিছিলে ন নহয় মোৰ তাত আপোনাৰ ভাল মাংস নাহিলে নহয় মাংসটো গোন্ধাইছে মানে নাই আপুনি ফ্ৰীজত ভৰাই থৈছিলে নি বাৰু কেনেবাকৈ মাংসটো অঁ মোৰ মাংসটো মানে মাংসটো পলিথিনৰপৰা ওলোৱা পিছতে বহুত বেয়াকৈ গোন্ধ মাৰিছে মানে মই আপোনাৰ নিয়া আধা ঘণ্টামানহে হৈছে ইমান সোনকালেটো বেয়া গোন্ধ মাৰিব নালাগে ন অঁ কিন্তু মোৰ মাংসটো মানে বহুত বেয়া গোন্ধ মাৰিছে

আপুনি এইটো কাম আকৌ বেলেগক নকৰিব বেলেগক নকৰিব মোকে যি কৰিলে আৰু অঁ ঠিক আছে তেতিয়া মই গৈ আছো মই আছিলোঁ চামগুৰি সত্ৰ সেই আপোনাৰপৰা যে নিছিলোঁ কেলৈ পাহৰিলে নে হ'ব পাৰে মই আপোনাৰ নম্বৰটো তাত পায় লৈ আহিছিলোঁ মানে মাংসটো একদম মানে গোন্ধ মাৰিছে বহুত বেয়া বহুত বেছি গোন্ধ মাৰি দিছে মই মাংস ব্ৰয়লাৰে আনিছিলোঁ মানে ব্ৰইলাৰটোৰ ৰংটো চাই পেলাই মানে কালিৰ মাংস পৰহিৰ মাংস গতে লাগিছে আপুনি ফ্ৰীজত ভৰাই থৈছিলে নেকি মোৰ সন্দেহ মানে বাৰু তেতিয়া একো নাই বাৰু ফ্ৰীজিং নকৰে যদি ভুলবশতঃ কিবা হ'ল চাগৈ আপুনি মাংসটো মই আপোনাৰ ওচৰলে লৈ গৈ আছো আপুনি ঠিক আছে মই যামেই এতিয়া ঠিক আছে ঠিক আছে খালী আপুনি যদি এই আপোনাৰ তাত কাম কৰা ল'ৰাটোৱে যদি তেনেকুৱা কৰিছে তাক এবাৰ আকৌ বুজাই দিব এনেকুৱা নকৰিবলৈ কাষ্টমাৰ আপোনাৰ হেৰাই যাব ন সেইটো ভুল তাক কৰিব হাক দিব আৰু ঠিক আছে ঠিক আছে বাৰু ঠিক আছে ঠিক আছে ঠিক আছে ঠিক আছে মই গৈ আছো কোৱা কোৱাৰ বাবে বেয়া নাপাব আপুনি ঠিক আছে দিয়ক